শৈশৱৰ ভাল লগা স্মৃতি বুলি ক'বলে ক'লে মই স্কুলীয়া দিনকেইটাৰ বিষয়ে ক'ব খুজিম আৰু সেই স্কুলীয়া দিনকেইটাত যেতিয়া সৰু আছিলোঁ তেতিয়া বন্ধুসকলৰ লগত খেলা ধূলা কৰিছিলোঁ আৰু কাবাডী খেলিছিলোঁ তাৰপিছত খো খো খেলিছিলোঁ ক্ৰিকেট খেলিছিলোঁ তাৰপিছত ফুটবল খেলিছিলোঁ বন্ধুসকলৰ লগত লুকা ভাকু খেলিছিলোঁ এইদৰে আনন্দময় পৰিৱেশেৰে পাৰ কৰিছিলোঁ তাৰপিছত আৰু এটা বিশেষ দিনৰ কথা ক'ব বিচাৰিম যেতিয়া মই প্ৰথমবাৰ চাইকেল চলাবলৈ শিকিছিলোঁ দেউতাই মোক চাইকেলৰ পিছফালে ধৰি ধৰি মোক চাইকেল চলাবলৈ শিকাইছিল দেউতাই কৈ আছিল বোলে মই ধৰি আছোঁ তুমি চাইকেল চলাই গৈ থাকা তাৰপিছত মই চলাই থকিলোঁ দেউতাই পিছফালে ধৰি থকা বুলি ভাবি তাৰপিছত কেতিয়া দেউতাই এৰি দিলে মই গমেই নাপাওঁ মই তেনেকৈ গৈ থাকিলোঁ তাৰপিছত আধা ৰাস্তাত মই পিছফালে চাই দেখোঁ যে দেউতাই বহুত দূৰত আছে মোক মই অকলে চাইকেল চলাই গৈ আছোঁ তাৰপিছত তেনেকৈয়ে শিকিলোঁ আৰু ভয়ো লাগিছিল ভালো লাগিছিল তাৰপিছত এনেদৰে চাইকেল অকলে চলাবলৈ শিকিলোঁ আৰু মোৰ মনত আছে ভাল লগা স্মৃতি বুলি ক'লে দেউতাৰ লগত যেতিয়া পূজা চাবলৈ গৈছিলোঁ আৰু তাৰপিছতে এবাৰ সাহিত্যসভা চাবলৈ গৈছিলোঁ দেউতাৰ লগত চাগে বেলচৰৰ ফালে আছিল নে ক'ত আছিল মোৰ মনত নাই নলবাৰীত এবাৰ সাহিত্যসভা হৈছিল সাহিত্যসভাৰ অধিৱেশন চাবলৈ গৈছিলোঁ দেউতাৰ লগত সেই দিনটো মনত আছে সেইবিলাকেই ভাল লগা স্মৃতি বুলি ক'ব পাৰি পূজাত বেলুন কিনা আৰু পূজা আহিলে পিষ্টল কিনিছিলোঁ এই সৰু পিষ্টলবিলাক কিনি সৰু গাড়ীবিলাক কিনি পুতলা গাড়ী এইবিলাক কিনি সেইবিলাক ভাল লগা স্মৃতি আছিল আৰু পুখুৰীত জঁপিওৱা পুখুৰীত মাছ ধৰা বৰশী বোৱা এইদৰে এইবিলাকেই আছিল ভাল লগা স্মৃতি এইবিলাক সৰুকালৰ দিনবোৰ এনেদৰে বহুত বিশেষ আছিল এতিয়া সেইবোৰ মানে মনত কৰিও ভাল লাগে

মনত পৰে এতিয়া বাৰু এতিয়া বিভিন্ন কাৰণতে বন্ধুসকলো বহুত দূৰত দূৰত গ'ল তেওঁলোকক লগো নাপাওঁ সেইবাবেই বিশেষ আৰু সেই দিনকেইটা শৈশৱৰ স্মৃতি সদায় বিশেষ